মই সৰুৰে পৰা ইতিহাসৰ এই কাহিনীবিলাক হেৰি কৰিছিলোঁ আৰু পঢ়িছিলোঁ এনেই কংসই কাৰাগাৰত এই দৈৱকীক এই কিমান হেৰি পৰাইছিলে দৈৱকী হেৰি এই কৃষ্ণৰ জন্মৰ আগতে কেইটা কেঁচুৱা মানে হেৰি হৈছিলে সেইবিলাক মাৰি মাৰি হেৰি কৰিছিলে তাৰপিছত কংসক এই হেৰি কৃষ্ণক মাৰা হেৰি কৰি মাৰিবৰ কাৰণে কিমান হেৰি দৰ্দ কৰিছিলে যত্ন কৰিছিলে কংসৰ দৈৱকী আৰু যেতিয়া জন্ম হৈছিলে অঁ হেৰি কৃষ্ণ তেতিয়া মানে পালি পহৰীয়া সকলো নিদ্ৰা নিদ্ৰা গৈছিল দৈৱকী বসুদেৱৰ শিকলি চিগি গৈছিল দৰ্জাবিলাক খোলা গৈছিল তাল হেৰি তলাবিলাক টাইপ হেৰি বসুদেৱে যায় নন্দৰ ঘৰত থৈ আহিছিলে নন্দ যশোদাৰ ঘৰত সলাই লৈ আহিছিলে কৃষ্ণক থৈ থৈ আহিছিলে কৃষ্ণই তাতে হেৰিতে নন্দ যশোদায়ে ডাঙৰ দীঘল কৰিছিলে আৰু জয় জয়মতীৰ কাহিনী পঢ়িছিলোঁ জয়মতীক জেৰেঙা পথাৰত শাস্তি দিছিলে গদাপাণিৰ বিচাৰি আহিছিলে গদাপাণিৰ কথা নকওঁতে জয়মতীক জেৰেঙা পথাৰত নি মানে হেৰি কৰি পানী ঢালি গৰম পানী ঢালি চোৰাত লগাই তাৰপৰা পৰুৱা দি কিবা দি মানে বহুত শাস্তি দি দি হেৰি কৰিছিলে জেৰেঙা পথাৰত গছত পূৰা বান্ধি থৈ দিছিলে এনেকুৱাকৈ বহুত শাস্তি দি দি মাৰিছিলে